ধৰ্মীয় উৎসৱ বুলি ক'লে আমি এক একত্ৰিছ জানুৱাৰী তাৰিখে মে ডাম মে ফি পালন কৰোঁ যিহেতু মই আহোম সম্প্ৰদায়ৰ ছোৱালী আৰু মোৰ ককা এজন মলুং হয় ককা ৰাতিপুৱা ককাই গা পা ধুই মেলি নিজৰ সাজ পোছাক পিন্ধি আমি পৰিয়াল ঘৰৰ সকলো সদস্য পৰিয়ালে আমাৰ নিজৰ টাও ধৰ্মৰ ড্ৰেছজোৰ পিন্ধি মুগা ৰিহা সকলোখিনি মুগা মুগাৰে আৰু আমাৰ মুগা ড্ৰেছ পৰিধান কৰি আমি নামঘৰলে যাওঁ আৰু নামঘৰত সকলো ৰাইজ আহে আহি মেলি আমাৰ যিজন দেও দেওলৈ আমি সুৰা যিটো আমাৰ সাঁজ বুলি কয় সাঁজ আৰু লোকেল কণী কুকুৰা মাংস তেনেকৈ আমি লৈ যাওঁ লৈ মেলি তেওঁক আমি আগ কৰোঁ আগ কৰি তেওঁক খাবলৈ দি আমি ৰাইজ পাছত তেওঁক তেওঁক খোৱাৰ পাছত আমি সকলো ৰাইজে একগোট হৈ বহি মেলি আমিও খাওঁ আৰু তেনেকৈয়ে আমি একত্ৰিছ ডিচেম্বৰ একত্ৰিছ জানুৱাৰী তাৰিখটো মে ডাম মে ফি হিচাপে আমি পালন কৰোঁ